জ্যোতিৰ্বিজ্ঞানীৰ মতে আমাৰ মানুহবিলাকে প্ৰায় মানে জ্যোতিষী বিশ্বাস কৰে আৰু জ্যোতিষীৰ ওচৰলে যায় আৰু জ্যোতিষীয়ে কিছুমান বিধান দিয়ে তেওঁলোকক সেইমতে তেওঁলোকে কামবিলাক আহি পিনি কৰেহি কেতিয়াবা কয় তে আপুনি এটা আঙঠি পিন্ধক আপোনাৰ এইটো পাথৰ পিন্ধিলে আপোনাৰ মানে ভাগ্য ফুলিব তেওঁলোকে কয় হয় ঠিকে আছে তেওঁলোকে যিবিলাক কথা কয় আমি তাক নাকচ কৰিব নোৱাৰোঁ কাৰণ কেলে সেইমতে কিছুমান কথা হৈয়ো থাকে বাৰু কিন্তু সম্পূৰ্ণ তেওঁলোকৰ ওপৰতো আমি বিশ্বাস ৰাখিব নোৱাৰোঁ কিয় নোৱাৰোঁ ধৰক মই এঘৰ মানুহ মোৰ কাষতে আছিলে মই উদাহৰণস্বৰূপে মই কওঁ আপোনালোকক শুনক মই দেখিছিলোঁ ছোৱালীজনী ইমান বেমাৰত ভুগি আছিলে নহয় তেওঁলোকে জ্যোতিষীৰ ওচৰলে গ'ল জ্যোতিষীয়ে ক'লে যে ছোৱালীজনীয়ে এইটো কৰিব লাগিব এইটো পিন্ধিব লাগিব এইটো কৰিব লাগিব তেওঁলোকে কৰিলে সেইমতে জ্যোতিষীৰ মতে কৰিলে কৰি কৰি কৰি কৰি তেওঁলোকে কিন্তু ছোৱালীজনী ডক্টৰৰ ওচৰলে কোনোপধ্যে তেওঁলোক নগ'ল তেওঁলোকে জ্যোতিষীকে বিশ্বাস কৰি ছোৱালীজনী কিন্তু লাষ্টত তেওঁ মৃত্যুবৰণ কৰিলে গতিকেলৈ মই একেবাৰে নাকচ নকৰোঁ জ্যোতিষীয়েও কিছুমান আছে বাৰু প্ৰমাণ কিন্তু ঈশ্বৰে যাক যেনেকে কপালত লিখি পঠিয়ালে মই ভাবোঁ চাৰি আঙুল কপালত ঈশ্বৰে যেতিয়া লিখিব তাক কোনেও খণ্ডন কৰিব নোৱাৰে হ'বলগীয়াটো হ'বই জ্যোতিষীয়ে হওক যিয়ে নহওক বাৰু যদিও কয় বোলে তোমাৰ দুখ তোমাৰ এইটো দুখত তোমাৰ ছোৱালীজনী মৃত্যু হ'ল সেইটো ঈশ্বৰেহে জানিব মই কিন্তু জ্যোতিষীৰ মতে ইমান এটা মই অন্তৰকৰণে মই ল'ব নোৱাৰোঁ মই ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰোঁ কথা ইমানেই